অঁ গায় কথা এটা নহয় তোমাৰ এই যোৱাবাৰ এই হৈছে মানে এই অৰুণোদয় আঁচনি চৰকাৰ আঁচনি বিষয়ে পাতিছোঁ বাৰু অকণমান এই অৰুণোদয় তোমাৰ পাইছিলা নে নাই অঁ আমাৰো সেই ক'ত মানে কি কৰা মই নাজানো পাৰ্টি লেভেটন নটেই কিবা মানে প্ৰব্লেম নে নাই অন্য কি নাজানো আমাৰ এই গৰাকীয়ে নাপালে বাৰু অ ইয়াৰ ইয়াৰ ৰ'বচোন ৰ'বাচোন এতিয়া কথা হ'ল কি আমি এতিয়া আমি এতিয়া পাৰ্টি কাৰবাৰ লগত যোগাযোগ কৰিব লাগিবনে নাই চৰকাৰে বা এনেই ফৰ্ম ছৰ্মবিলাক পোৱাত তাত অ এ কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কোৱাচোন মই অকণমান জানিব বিচাৰিছোঁ

মই জনামতে এতিয়া সেই তাত কেইটামান অপচন দিছে তাৰমানে সেই বস্তুকেইটা থাকিব লাগিব তাৰমানে এ গতিকে সেইকেইটা বাৰু আমাৰ ঠিকে আছে প্ৰব্লেম নাই পাব লাগে যদি সেইমতে হয় পাব পাৰোঁ কিন্তু তাৰ মাজতে আকৌ ফৰ্ম নিদিয়েই নহয় কিছুমানে ফৰ্মবিলাক নিদিয়ে নহয়

বসুন্ধৰা মাটি এইটো হ'ব কেইদিমানৰ পাছত হ'ব নেকি বসুন্ধৰা এইটো থ্ৰীটোত যদি তোমাৰতো বহু মাটি আছিলে চব কেহি মই জানো নহয় মই এইখিনি তুমি এতিয়া আকৌ এইটো যোগাযোগ কৰা এইটো এতিয়া এইবিলাক কৰি লোৱাটো ভাল দেই বসুন্ধৰাৰ যোগেদি নহ'লে এতিয়া মই কথাটো এৰিদিন মই যোগাযোগ কৰা নাই বাৰু মই আগতে যোগাযোগ কৰি মই এইখিনি কৰিলোঁ বাৰু মোৰ প্ৰায়বিলাক মাটি হৈ গ'ল মোৰ চিন্তা নাই কিন্তু মই বাৰু এই দুই এদিনতে মই যোগাযোগ কৰি তোমাক জনাম আৰু এটা কথা শুধোঁচোন এই চৰকাৰী আঁচনি এইটো মানে ছইল ডেভেলপমেণ্টৰ এতিয়া লেমন প্ৰজেক্টটোৰ কাৰণে তোমাৰ এই পইচা দিছিলে মানে ত্ৰিছ হাজাৰ কাৰণ এইবিলাক দেখিছোঁ মই এতিয়া দেখিছোঁ দেখোঁ পাৰ্টি লেভেলতে কিছুমানে পাইছে বাকী প্ৰকৃত কৃষকে পোৱা নাই এই কথাবিলাক অকণমান আমি ওলাই কথাখিনি মানে অকণমান পাতিব লাগিছিল গম পালানে কাৰণে এতিয়া পইচাবোৰ পাৰ্টি লেভেল হ'ল বুলিয়ে যে পাব লাগিব সেইটো কথা নহয় প্ৰকৃত কৃষক উপকৃত হ'বৰ কাৰণেহে এইবিলাক আঁচনি গ্ৰহণ কৰিছে নহয় জানো চৰকাৰে নহয় চৰকাৰ পাৰ্টি যিয়েই নহওক তোমাৰ সেইটো কথা নহয় নহয় কৃষকৰ জনসাধাৰণৰ উপকাৰৰ কাৰণেহে এইবোৰ আঁচনি নহয় জানো দুখীয়াৰ কাৰণে কিন্তু দুখীয়াবিলাকে নাপায় সেই যাৰ টকা পইচা আছে ব্যৱসায় বাণিজ্য কৰি আছে এইবিলাকে পাব পাৰে কিন্তু প্ৰকৃত কৃষক বিলাকে মানে এইবিলাক নাপায় নহয় নহয় নহয় আমি জনসাধাৰণ আমি জনসাধাৰণ মানে এইটো অঁ এইবোত এইবোৰতো সাংঘাতিক কাহিনী এইবোৰ আমাৰতো কেঞ্চেলেই কৰি দিলে মইতো এতিয়া কেঞ্চেল হেৰিয়াত আছে কিন্তু চৰকাৰৰ নিয়মতে ইয়াত কোনো কাৰণতে যাৰবিলাক যাৰ লিষ্টখন গৈছিলে এইবিলাক হ'ল চেণ্ট্ৰেল গভমেণ্টৰ পৰা আহে বস্তুটো গতিকে এইটো কোনো কাৰণতে সেহেতি কাটিব নোৱাৰে ইয়াত মানে এইবিলাক বস্তু ইয়াতো অকণমান লবি এটা সোমাই গ'ল গতিকে বাকী দিয়ে আছে হয়তো এই পাবও পাৰা লাষ্টত হয়তো হই যিবিলাক কেঞ্চেল কৰি থৈছিলে সেইবিলাক হয়তো এতিয়া দিবগৈ পাৰে এই ওপৰৰ পা নিৰ্দেশ আহিছে তাৰমানে দিবৰ কাৰণে গতিকে যোগাযোগটো ৰাখিবা পট এতিয়া শুনা পন পঞ্চায়ততো মানুহ নাই এতিয়া সম্পূৰ্ণ মানে তাত এই তোমাৰ ব্লকৰ ব্লকৰ এই হেৰি নহ'ব এই তোমাৰ ছেক্ৰেটেৰী পঞ্চায়তৰ ছেক্ৰেটেৰিক যোগাযোগ কৰিলেহে কথাখিনি গম পাবা তেখেতেহে এতিয়া কামবিলাক চলাই আছে এইবিলাক নাই ওলাবাচোন মও মও ওলাবা আমি যাম গৈ পেলাই কথাখিনি আলোচনা কৰিম কিনো কেনেধৰণৰ কি পৰ্যায়ত কামখিনি আঁচনিবিলাক লৈছে আমিওতো জানিব লাগে কিছুমান আমি এইবিলাক মানে ফেচ নকৰা কাৰণেই হৈছে এইবিলাক কথা অঁ পূজাটো যাওক বাৰু আৰু দুই এদিন আছে তাত যোগাযোগ কৰি পেলাই আমি কথাখিনি পতাটো ভাল হ'ব নহয় জানো এজন যাহওক আমি এইটো আৰু মানে দিয়াচোন বোলে কিবা ক'ব নাজানো কিবা আমি নাজানো কিছুমান কথা সেইটো কথা নহয় বিষয়বিলাক সদায় সজাগ হ'ব লাগে আমি সজাগ নোহোৱাৰ কাৰণে এইবিলাক হৈছে ঠিক ঠিক আছে বাৰু লগ পাম আকৌ ঠিক আছে অ'কে